প্ৰথমতে কুকুৰা আনিলোঁ আনি দুটা আনিলোঁ আনি পেলাই পোৱালি পোৱালি দিয়া পোৱালি দিয়াৰ পিছত আকৌ হেৰি কৰি ল পোৱালিকেইটা ডাঙৰ হ'ল ডাঙৰ হৈ পেলাই আকৌ হাঁহ পুহিব ল'লোঁ হাঁহটো কুকুৰা ফাৰ্মৰ কুকুৰা থাকিবলৈ ঘৰ লাগিব ঘৰটোতো তাৰমানে অকল ঘৰটো হ'লেই নহয় তাৰ বাঁহ কিনি বেৰ দিব লাগিব বেৰ দি আকৌ দানা দিব লাগিব তাৰপিছত আকৌ হাঁহ পুহিব খুজিছোঁ হাঁহটো এতিয়াটো কুকুৰ হাঁহ পুহিলেটো ফিচাৰী লাগিব বা গাঁত এটা হ'লেও লাগিব তাত তাতো কি কয় দা দানা দিব লাগিব তাৰপিছত আৰু দানা দি তাৰপিছত আকৌ হাঁহ হেৰি কুকুৰা যদি সৰহ হৈ যায় সৰহ হ'লে হাঁহ এৰি কুকুৰা বেছি পেলাই তাতে বাঁহ চাহ টিং চিং আনি ঘৰ এটা বনাই দিওঁ আৰু বনাই দি আৰু তাতে দানা দিওঁ দানা খাই তাত থাকে আৰু তাৰপিছত আকৌ মানে আৰু অলপ হেৰি কৰোঁ লাইটৰ কাৰেণ্টৰ লওঁ কাৰেণ্টৰ লৈ লাইট দিওঁ লাইট দি পেলাই চাদৰ কেতিয়াবা ঠাণ্ডা লাগে ঠাণ্ডা লাগে কাৰণে ৰঙা লাইট জ্বলাই দিওঁ ৰঙা লাইট দিলে অলপ গৰম পায় বুলি কয় কোৱা কাৰণে আমি ৰঙা লাইট জ্বলাই দিওঁ তাৰপিছত আকৌ হাঁহকেইটা আনিলে যে হাঁহৰ পোৱা কেইটামান সৰহ হৈ গ'ল সৰহ হৈ গ'লে তাত দানা দিওঁ আৰু হাঁহ গঁড়ালটো বনাওঁ কেনেকুৱা পুখুৰীত থাকিলেতো সেইটো পানীত বৰষুণত তিতি থাকে থাকে আৰু কি কৰিব হাঁহহে তাৰপিছত আৰু এই